আচলতে ৰন্ধাত সময় অতিবাহিত কৰিলেহে আঞ্জাখন নাইবা আমি ৰন্ধা বস্তুটো সুস্বাদুপূৰ্ণ আৰু সোৱাযুক্ত হয় ইমান বেছিও টাইম ৱেষ্ট কৰিব নালাগে আমি যিমান পাৰোঁ কম সময়ৰ ভিতৰত হোৱাটো বিচাৰোঁ কিন্তু কম সময়ৰ ভিতৰত হোৱা বিচাৰোঁতে আমাৰ আঞ্জাখন ইমান এটা সুস্বাদু সুস্বাদুযুক্ত নহয় মিনিমাম এখন ধৰক আপুনি মাংসৰ আঞ্জা নাইবা মাছৰ আঞ্জা বনাব বিচাৰিছে মাংস মাছ এইবিলাকটো ভাজি লৈ আঞ্জা এখন তৈয়াৰ কৰোঁতে বহুতখিনি সময় লাগি যায় সময় ল'বই লাগিব তেতিয়াহে আঞ্জাখন ভাল হ'ব ন আৰু এনেকুৱা জটিল আঞ্জা এখন মই বনাইছিলোঁ এদিন কঁঠালৰ আঞ্জা হা কঁঠালটো কেঁচা কঁঠাল যেতিয়া আমি কাটি কেঁচা কঁঠাল কাতি গছৰ পৰা আনো আনি উঠি কঁঠালটো এৰাই কিবা কৰোঁতে বহুত টাইম লয় সেইখন আঞ্জা মই বনাই পোৱা নাছিলো সেইখন আঞ্জাত মোৰ টাইম লাগিছিল চেষ্টা কৰিছিলোঁ কিন্তু বহুত টাইম লাগি গৈছে তেনেকুৱা আৰু বেলেগ আঞ্জা বনোৱা তেনেকুৱা মনত নাই বহুত আঞ্জা বনাইছোঁ কিন্তু কঁঠালৰ আঞ্জাখন মই মানে আগতে কেতিয়াও বনাই পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম বনাইছিলোঁ আৰু মোৰ টাইম লাগিছিল তেনেকুৱা কঁঠালৰ আঞ্জাখন তেনেকৈ মাংসৰ নিচিনাকৈ কাটি ছেইম মাংসৰ প্ৰছেছটোৰ টাইপেই হয় বস্তুটো আমি ভালদৰে বনাব জানিলে খাই ভাল লাগে বহুত জটিল হৈছিল জনা নাছিলো বস্তুটোৰ বিষয়ে অধিক সময় ললে তেনেকুৱা সেইখন বনাই ভাল লাগিছিল টাইম লৈছিল যদিও আঞ্জাখন পিছত ভাল লাগিছিল আৰু আচলতে আমি খানা বনাওঁতে অলপ টাইম দিব পাৰিব লাগে তেতিয়াহে আমাৰ আঞ্জাখনো ভাল হয় আৰু সোৱাদযুক্ত হয় সেইটো কাৰণে আমি বনাওঁতে অলপ নিজকে টাইম দিব লাগে টাইম দি বনাব লাগে তেনেকৈ বনাব পাৰি আৰু নিজ ইচ্ছা কৰিলে কঁঠালৰ আঞ্জাখনত মই জনা নাছিলো এইখনত মোৰ অলপ টাইম বেছি লৈছিল